অঁ হেল্ল' অঁ কোন প্ৰাঞ্জল নেকি বাৰু

অঁ আমাৰ ইয়াত চৰাইৰ ভিতৰত এই মইনা চৰাই তাৰপৰা এই ভাটৌ যিটো মাত মাতে ভাটৌ আৰু এইবিলাকে চৰাই আৰু যেনেকে ধৰক শেৱালি হাঁহ আছে তাৰ পৰা এই ৰজা এই পুৰণা যিবোৰ ৰাজহাঁহ বনৰীয়া ৰাজহাঁহ দেওহাঁহ বুলি কয় দেওহাঁহ আকৌ এইবোৰ মইনা চৰাই কুলি চৰাই এইবিলাক দেখি পোৱা যায় চাবলৈ অঁ অঁ বিশেষকৈ শেৱালি হাঁহবিলাক চাই ভাল লাগে ইয় শেৱালি হাঁহ আকৌ দেওহাঁহ ৰাজহাঁহ ৰাজহাঁহবিলাকো এই ভাটৌ চৰাই আছে অঁ ভাটৌ এই কেইবা পৰ্যায়ৰ ভাটৌ আছে এইবিলাক কিছুমান মাতমতা ভাটো আছে ভাটৌ অঁ চাব পৰা যাব ওচৰ পৰাই আকৌ পুখুৰীবিলাক আৰু এই দেওহাঁহবিলাক পৰেহি শেৱালি হাঁহ দেওহাঁহ হাঁহ সেইবিলাক চাব পৰা যায় এই পোৱা যায় চাবলে অঁ প্ৰজাতি চৰাই সেইববিলাক চাবলে পোৱা যায় ইয়াত ইয়াত এই বিশেষকৈ খোৱালি খোৱালিৰ দিনত বেছি চাবলে ভাল এই চৰাইবিলাকত মানাই অ চাবলে এই অজীয়া পুখুৰীবিলাকত আছে এই পুখীবিলাকত এই চৰাবিলাক আহি পৰেহি ভাল লাগে চাৰ অঁ আহে আহে চাবলে আহে পশু উদ্যান আছে এইেইবিলাকৰ চাবলে আহে আহে পখী উদ্যান পক্ষী উদ্যানল অঁ অঁ অঁ ঠিক আছে বাৰু তেনেহ'লে আহিবাদ নহ'লে আহিবাদ নহ'লে অঁ অঁ অঁ ঠিক আছে বাৰু হ'ব